বৰষুণ বতৰত যেতিয়া ঠাণ্ডা ঠাণ্ডা ভাৱ হয় তেতিয়া পকৰা খাই ভাল লাগে পকৰা লগত একাপ কফি হ'লে আৰু ভাল লাগে খাই আমাৰ ঘৰত আমি চাৰিজন সদস্য আছোঁ আমি টিভি চাই গধূলি সময়ত পকৰা আৰু কফি খাই বহুত ভাল লাগে ঠাণ্ডা বতৰত বৰষুণ বতৰত বিশেষকৈ পকৰাও বহুত বিধ আছে ন আমাৰ ঘৰত বন্ধাকবি আৰু আলু মিক্স পকৰাটো খাই বেছি ভাল পায় চবেই বন্ধাকবিটো সৰু সৰুকৈ কাটি তাত আলু অলপ সৰু সৰুকৈ কাটি তাত বেচন আৰু জনি গুটি নিমখ হালধি অকণমান চাউলৰ গুৰি আৰু অলপ জালুকৰ গুড়ি আৰু অলপ জলকীয়া গুড়ি গোটেইখিনি অলপ মিলাই পেলাই বেছি পাতলো কৰিব নালাগে বেছি ডাঠো কৰিব নালাগে সেইদৰে মিলাই পকৰাটো বনালে বহুত টেষ্টি লাগে খাই তেতিয়া ওচৰ পাঁজৰ আৰু মানুহ আহিলেতো আৰু ভাল লাগে কথা পাতি খাই বেছি ভাল লাগে যিকোনো বস্তুৱেই হওক লগ হ'লে বেছি ভাল লাগে আমাৰ সেই সময়ত আ ছোৱালীজনীও খাই ভাল পায় ল'ৰাটোও বহুত ভাল পায় খাই বিশেষকৈ দিনৰ টাইমতকৈ গধূলি সময়ত বেছি ভাল লাগে খায় মই সেইদৰেই কেতিয়াবা বনাই বনাই দিওঁ বৰষুণ বতৰ হ'লে আৰু অলপ ঠাণ্ডা হ'লেতো আৰু বেছি ভাল লাগে গৰম দিনত ইমান এটা ভাল নালাগে খায় সেইদৰেই আমি বনাই খাওঁ